অ' পঞ্চায়ত অফিচৰ প্ৰণামী শৰ্মা হয়নে বাৰু অঁ বাইদেউ মই মানে এই নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিব লৈছিলোঁ এখন দোকান খুলিছোঁ গেলামালৰ তাৰ বাবে মানে ট্ৰেড লাইচেঞ্চ এখনৰ বাবে আৱেদন কৰিবলগীয়া আছিল কি কি ডকুমেণ্ট লাগিব কেনেকুৱা কি আপুনি অলপ জনাব পাৰিব নেকি মই বালি চাবৰপা কৈছিলোঁ মই গেলামালৰ দোকান খুলিম পাছপৰ্ট ছাইজ ফটো লাগিব ন

গেলামাল গেলাম মই বালি চাপৰি চেণ্টাৰতে খুলিম অলপ কম আছে এনে ভাবিছোঁ অঁ লাইচেঞ্চখন পালে আৰম্ভ কৰিম বুলি ভাবিছোঁ মই এইফালে চিলা কলাৰ ফালে যোৱাৰ ৰোডত লৈছোঁ নাই মই কৰা নাছিলোঁ বাৰু হয় হয় নিশ্চয়

ঠিক আছে ঠিক আছে ধন্যবাদ